পিকনিক খাবলৈ যোৱা অভিজ্ঞতাৰ কথানো কি ক'ম আৰু গৈছোঁ এতিয়া আমি ধেমাজি এই আমি গৈছিলোঁ মাজুলীলৈ এতিয়া বগীবলখন হোৱা পাছতে আমি মাজুলীলৈ বাছেৰে গৈছিলোঁ মাজুলী সত্ৰলৈ বুলি গৈছিলোঁ আমাৰ গাঁৱৰে বৈষ্ণৱসকলক আৰু গোপনীসকলৰ লগতে গৈছিলোঁ যাওঁতে বাৰু খুবেই ভাল লাগিলে নাম গুণ ইত্যাদি কৰি বৰ ফূৰ্তিয়ে গৈছিলোঁ আৰু মাজুলীত গৈ আমি সত্ৰবিলাক কেইবাখনো সত্ৰ আমি চালোঁ চবতকৈ আমাৰ সেই আউনআটী সত্ৰখনে ভাল লাগিলে তাত ভক্তসকলৰ পিন্ধন উৰণ আচাৰ ব্যৱহাৰ খোৱা বোৱা আৰু পৰিপাতিখিনি চাই বহুতেই ভাল লাগিলে আৰু তাত মানে অকল সত্ৰবোৰত ইমান পৰিষ্কাৰাকৈ ৰাখিছে ফুলৰ বাগান আৰু খোৱা বোৱা ঘৰ আলহী ঘৰ এই মানে সেইবিলাক আজি পাহৰিবই পোৱা নাই এতিয়া যাব নোৱাৰিছোঁ যদিও মনতে পৰি আছে আৰু ভক্তসকলৰ এই যিখিনি মানে যেনেকৈ আলহী শুশ্ৰূষা কৰিব লাগে সেইখিনি যেনেকৈ কৰিছে নহয় মাইকী মানুহে কৰা নিচিনাকৈ সেইখিনিও ভাল লাগিলে আৰু গোঁসাই মহন্তসকলক আমি সেৱা সৎকাৰ কৰি ভাল লাগিলে তাত নাম গুণো গাবলৈ কৈছিলে সেইখিনিও গালোঁ কৰিলোঁ আৰু তাতে এই আউনি মাজুলীত মানে কেইবাখনো সত্ৰই আছে আমি প্ৰায় ছখন সাতখনমান সত্ৰহে চাবলৈ সময় পালোঁ আমি আমাৰ ৰাস্তাটোও দূৰ যোৱাও অকণমান দেৰি হ'ল সেইখিনি মানে আমি বৰ মনত মানে পাহৰিব নোৱাৰা আমাৰ স্মৰণীয় হিচাপে ৰৈ গ'ল আৰু চবতকৈ তাৰ ভিতৰত আমাৰ আউনআটী সত্ৰখনেই সঁচাকৈ বৰ মনত থাকিবলগীয়া আৰু ডাঙৰো এটাইবোৰ সত্ৰতকৈ তাত আৰু দিনে ৰাতিৰে ভক্ত গোঁসাই এনি টাইম মানে নাম গুণ চলিয়ে থাকে সেইকাৰণে আমি সৰহখিনি সময় সেই আউনআটী সত্ৰতে আমি ব্যৱহাৰ কৰিলোঁ থাকিলোঁ কৰিলোঁ তাতে সময়টো কটালোঁ আৰু তাত কিন্তু ইমানেই ভাল লাগে ভাত পানীবোৰ খাই তেল পিঁয়াজ একো ব্যৱহাৰ নকৰে যদিও তেল কৰে সম্ভৱ কিন্তু পিঁয়াজ চিয়জ মাছ মাংস ব্যৱহাৰ নাই যদিও ভাতসাজ খায় আজিও সেই সাজ ভাত আমি পাহৰিব পৰা নাই আকৌ এতিয়াও কেতিয়াবা যদিও মানে দেহাই নোৱাৰেও তথাপি যামচোন আকৌ এবাৰ বুলি মোৰ এই মনত আহিয়ে থাকে কিন্তু মই যদি ওলাই যাওঁ তেনেকৈ হয়তো মানুহ ওলোৱাও চা্ঞ্চ আছে আকৌ পাতিলে যাম বুলিও ভাবিছোঁ আৰু সেই ইমানেই মই হেৰি আছে